আমাৰ গাঁৱৰ স্থানীয় দেৱতা বুলি ক'লে মানে আমি এখন অসমীয়া সমাজত বহু বসবাস কৰোঁ য'ত আপোনাৰ শংকৰ সংঘৰীয়া আৰু বামুণ মানুহ একেলগে আছে এতিয়া শংকৰ সংঘৰীয়া মানে আমাৰ গাঁওখনতে এটা নামঘৰ আছে আৰু এটা মন্দিৰো আছে নামঘৰটোত ধৰক আপোনাৰ ভগৱান শ্ৰীকৃষ্ণক উপাসনা কৰে নাম গাই ভাদ মাহত নাম গাই গোপিনীসকলে শংকৰদেৱৰ তিথি পাতে তেনেকুৱা ভগৱান শ্ৰীকৃষ্ণক উপাসনা কৰা দেখা যায় তাৰপিছত আমাৰ মন্দিৰটো আছে মন্দিৰটো হ'ল মাধৱ দেৱালয় বুলি কয় তাত বামুণ মানুহৰ কোনো নিৰ্দিষ্ট ভগৱান নাই যে এজন ভগৱানকে আমি চব চব ভগৱানকে পূজা কৰোঁ ধৰক মাধৱ মন্দিৰত লক্ষ্মী পূজা প্ৰত্য়েক বছৰীয়া জন্মাষ্টমী পতা যায় শিৱৰাত্ৰী পতা যায় সেই সকলোবোৰে পতা যায় নাম গাই ভাদ মাহত মহিলাসকলে নাম গোৱা দেখা যায় মাহত মাঘ মাহত ৰাজহুৱা ভোজ ভোগ দিয়ে তাৰপিছত গাঁৱত প্ৰতি বছৰে আপোনাৰ ভাগৱত পাঠ কৰা দেখা যায় তাৰ বাহিৰেও ঘৰত সকলোৱে ঘৰত আমাৰ বামুণ মানুহখিনি বিশেষকৈ সকলোধৰণৰ পূজা অৰ্চনা সকলো দেৱ দেৱীৰে ধৰক সত্য়নাৰায়ণ পূজা সত্য়নাৰায়ণ দেৱতাৰ তাৰপিছত ঘৰত লক্ষ্মী পূজা বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা পূজাটো প্ৰত্য়েক বছৰে সোতৰ চেপ্টেম্বৰৰ দিনাখন হয় প্ৰত্য়েকটো ঘৰতে হোৱা দেখিবলৈ পোৱা যায় কাৰণ বিশ্বকৰ্মা পূজা আজিকালি সকলোৰে ঘৰত সৰুকৈ এখন হ'লেও বাইক হওক হেৰি চাৰিচকীয়া গাড়ীয়ে হওক দুচকীয়া চাৰিচকীয়া ছচকীয়া সকলোধৰণৰ গাড়ী দেখিবলৈ পোৱা যায় গতিকে প্ৰত্য়েকখন ঘৰতে দেখিবলৈ পোৱা যায় যে বিশ্বকৰ্মা পূজা পালেই কাৰণ সকলোৰে ঘৰতে এখন বাহন থাকে যেতিয়া বামুণ হওক শংকৰ সংঘৰীয়াই হওক সকলো মানুহে নিজৰ গাড়ীখনৰ বাবে নিজৰ মংগলৰ বাবে বিশ্বকৰ্মা পূজা পাতি বা পতা দেখাই যায় সকলোৰে ঘৰত অন্তত ডাঙৰকৈ নহ'লেও প্ৰসাদৰ পাত এখন গোঁসাই আগত দি হ'লেও বিশ্বকৰ্মা পূজাটো উদযাপন কৰে তাৰ বাহিৰে আপোনাৰ তেনেধৰণে লক্ষ্মী পূজা লক্ষ্মী পূজাটো আমাৰ গাঁৱত আপোনাৰ বহুত বহলভাৱে বহুত ডাঙৰকৈ পালন কৰে প্ৰত্য়েকৰে ঘৰতে মানে সন্ধিয়া সময়ত প্ৰত্যেকে মানে সেইখিনি সময়ত শংকৰ সংঘৰীয়া বা বামুণ কোনো নহয় ঘৰৰ সন্মুখত চাকি জ্বলাবও চাকি জ্বলাই আমাৰ এটা পৰম্পৰা আছে আমাৰ মাধৱ দেৱালয়ত প্ৰত্য়েক বছৰে লক্ষ্মী পূজা পাতে লক্ষ্মী পূজাটো মাধৱ মন্দিৰটো আমাৰ গাওঁখনৰ ভিতৰ এলেকাত আছে ভিতৰত আছে আৰু চাৰিআলিতো আপোনাৰ মিনিমাম পাঁচশ মিটাৰৰ আঁতৰত মন্দিৰটোৰ পৰা আমি প্ৰতিমা আনি আমি প্ৰত্যেক বছৰে আমি চাৰিআলিত ৰাখোঁ প্ৰথমতে তাত ৰখা হয় প্ৰতিমা তাৰপাছত চাৰিআলিৰ দোকানীখিনিয়ে তাত পূজা অৰ্চনা কৰে তাৰপিছত মন্দিৰৰ পৰা মহিলাসকলে প্ৰথমতে মাইক ডবা নেগেৰা খোল কাঁহ আনি পেলাই নাম গাই গাই আহে আহি পেলাই লক্ষ্মী আইক আদৰে চাৰিআলিৰ পৰা আদৰে আৰতি কৰে চাৰিআলিৰ পৰা আৰতি কৰি নাম গাই গাই গোটেই গাওঁখন ফুৰাই প্ৰত্য়েক ঘৰৰ মানুহৰ পদূলিত ৰখাই চবেই সেৱা কৰে নাম গাই গাই নামঘৰলৈ আনে তাত ফটকা ফুটাই লক্ষ্মী আইক আদৰে মানে গাঁৱখনত এখন উলহ মালহৰ পৰিস্থিতিৰ সৃষ্টি হয় য'ত মানে বামুণ হওক শংকৰ সংঘৰীয়াৰ কোনো পৃথকতা নাথাকে চবে একেলগে আহি পেলাই সকলোৱে মিলিজুলি লক্ষ্মী আইক আদৰে প্ৰত্য়েক ঘৰৰ মানুহে ওলাই আহে লক্ষ্মী আইক আদৰাৰ সময়ত আহি পেলাই ঘৰৰ সন্মুখত আহি পেলাই সেৱা কৰে লক্ষ্মী আইক আৰতি কৰে লক্ষ্মী আইক পূজা কৰে সকলোৱে আহি পেলাই তাৰপিছত আমি লক্ষ্মী আইক নি পেলাই মন্দিৰৰ ভিতৰত ৰাখোঁ পুৰোহিত আহে পুৰোহিতে আদৰে আৰতি কৰে লক্ষ্মী আইক পেলাই থাপনাত বহাই পূজা আৰম্ভ কৰে সেই সময়ত গোটেই গাঁৱৰ ৰাইজে একেলগে নাম গাই পূজাৰ আগত নাম গাই আৰতি কৰে আৰতি কৰি চবকে থলুৱা লঘু আহাৰ যেনে চাহ মিঠাই জেলেপী জাতীয় বস্তুৱে আপ্য়ায়ন কৰে তাৰপিছত আমাৰ সময় অনুযায়ী নিৰ্ধাৰিত সময় অনুযায়ী লক্ষ্মী পূজা আৰম্ভ হয় লক্ষ্মী পূজাত পুৰোহিতে পূজা কৰে যজ্ঞ হয় হোম দিয়াই লক্ষ্মী পূজাত গোটেই গাঁৱৰ ৰাইজ উপস্থিত থাকে তাত নাম গাই নাম গোৱাই তাৰপিছত কাৰিকৰে বনাই খিচিৰী চব্জি তাৰপিছত পূজা ভঙা পিছত সকলোৱে সেৱা কৰে সেৱা কৰি পেলাই সকলোৱে মিলি একেলগে প্ৰসাদ খাই লক্ষ্মী পূজা এটা স্পেছিফিক প্ৰসাদ আছে যাক চুপিতক বুলি কোৱা যায় আমাৰ ইয়াত জেগাই জেগাই জেগাই জেগাই বস্তুটো বেলেগ চুপিতকটো বনোৱাৰ নিয়ম হ'ল তাত মানে সেইটো মিঠা প্ৰসাদ তাত জিৰা থাকে জেলেপী বাটাচা খুৰমা সকলোবোৰ মিলাই নাৰিকলৰ গুৰা সকলোবোৰ মিলাই পেলাই মানে প্ৰসাদটো তৈয়াৰ কৰে খায় বৰ সুন্দৰ লাগে স্পেছিফিক এইটো লক্ষ্মী আইৰ লক্ষ্মী পূজাৰ স্পেছিয়েল প্ৰসাদ চবেই মিলি খায় একেলগে খিচিৰী খাই সকলোৱে মিলি তাৰপিছতে আহি ঘৰলৈ আহে তেনেদৰে আমাৰ তাত শিৱৰাত্ৰী পতা যায় শিৱৰাত্ৰীটো আজিকালি চবতে পতা যায় আমাৰ গাঁৱতো পতা যায় বৰ্তমান এটা গাঁৱত আমাৰ শিৱ মন্দিৰ স্থাপন কৰি আছে নিৰ্মাণৰ কাম চলি আছে হাতত লৈছে অহা বছৰলৈ ছাগৈ এটা গাঁৱতে শিৱমন্দিৰো স্থাপন হ'ব শিৱ পূজাটো প্ৰত্য়েক বছৰে পতাই যায় চাৰিআলিত নামৰ পাৰ্টী আহে দূৰৰ দূৰৰ নামৰ পাৰ্টী নিমন্ত্ৰণ কৰে সকলোৱে আহি নাম গাই খিচিৰী খাই তাৰপিছত আমাৰ মাধৱ মন্দিৰত তেনেকৈ ধৰণে শিৱ পূজা পাতল পালন কৰে শিৱ পূজা মানে স্পিছিয়েল কি ভাঙৰ লাড়ু ঘোটা সকলোৱে খায় ভাঙৰ লাড়ু খালে আকৌ মানুহে বেছিকৈ খাদ্য় খায় ঘোটা খালে মানুহে বেছিকৈ খাদ্য় খায় কিমান খায় গমেই নাপায় মানে খায়ে থাকে খায়ে থাকে তেনেকুৱা ধৰণৰ হৈ যায় মানে শিৱ পূজা পালন কৰে তাৰপিছত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তেনেকৈ আমাৰ নামঘৰত পালন কৰে সকলোৱে মিলি আহে আৰতি কৰে আমাৰ মন্দিৰত পূজা হয় আৰু নামঘৰত নাম কীৰ্তন হয় শংকৰ সংঘৰীয়া মানুহখিনি নাম কীৰ্তন কৰে ভোজ ভাত খাই ভোজ ভাত মানে এনেকুৱা ধৰণৰ আমাৰ তাত তাত কোনো ধৰণৰ মন্দিৰত পিঁয়াজ নহৰু ব্য়ৱহাৰ নহয় তাত মানে এটা যিটো অকল আমিষ কোনো ধৰণৰ পিঁয়াজ নহউ নোহোৱাকৈয়ে খাদ্য়টো বনাই মানে এটা বেলেগ টেষ্ট হয় সেই মানে হয়তো সেইভাগ ভোগৰ মানে সোৱাদেই বেলেগ হয় তাৰপাছত পায়স বনাই সকলোৱে মিলি নাম গাই ধুনীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় আকৌ প্ৰত্য়েক বছৰে প্ৰথমতেই আমাৰ বহাগ মাহ বহাগ মাহত নামঘৰত ভাগৱত পাঠ কৰে ভাগৱত পাঠৰকেইদিন গোটেই গাঁওখনতে ধৰক ঘৰৰ সন্মুখত গামোচা সন্ধিয়া হ'লে গামোচা লগাই সন্ধিয়া হ'লে ঘৰৰ সন্মুখত এগছিকৈ চাকি জ্বলাই গোটেই মন্দিৰটো চাকিৰে ভৰাই পেলাই এটা বৰ সুন্দৰ পৰিস্থিতিৰ নামঘৰটো আপোনাৰ আঁতৰৰ পৰা দেখিলেই মন মোহিত হৈ যাবই ইমান ধুনীয়া লাগে গোটেই ওৰে ৰাতি দিনে ৰাতিয়ে তিনিদিনীয়া ভাগৱত পাঠ হয় কেতিয়াবা এদিনীয়াও হয় কেতিয়াবা তিনিদিনীয়া হয় তাতকৈ তাতকৈ বেছিও হয় আকৌ ভাগৱত পাঠৰ লাষ্টৰ দিনাখনত এখন ভাওনা কৰে ভাগৱত পাঠটো মানে আপোনাৰ গোটেই দিনে ৰাতিয়ে কন্টিনিউ যিদিনাই পাতে চৌবিছ ঘণ্টাই কণ্টিনিউ ভাগৱত পাঠ কৰিব যদি তিনিদিনলৈ মানে আপোনাৰ তিনিদিনৰ কাৰণে দিনে ৰাতিয়ে কণ্টিনিউ ভাগৱত পাঠ কৰি ভাগৱত পাঠ কৰে সকলোৱে গাঁৱৰ ৰাইজে একেলগে ভোজ ভাত খায় তেনেকুৱা ধৰণৰ নীতি নিয়ম প্ৰচলিত আমাৰ গাঁৱত